আছোঁ দিয়া ভালেই তোমাৰ যা যোগাৰ চলাই আছোঁ আৰু পিঠা পনাৰ পিঠা বৰা চাউলৰ পিঠা তাৰ পাছত এ আমিতো পানী পিঠা বুলি কওঁ তোমালোকৰ ফালে বা কি কয় খোলা চাপৰি পিঠা বুলি কয় নেকি তাৰপিছত নাৰিকলৰ লাডু তিলৰ লাডু তাৰপিছত চিৰাৰ লাডু আৰু চুজি নাৰিকলৰ মিক্স লাড়ু আৰু এইবাৰ কি কয় এইটো চুঙা পিঠা টেকেলি পিঠা এইবিলাক যা যোগাৰ কৰিম বুলি ভাবিছোঁ আৰু আহিবা বিহুত

তুমি বিহুৰ এনেই জলপান কি কি খাই ভাল পোৱা তথাপি চিৰা দৈ কোমল চাউল এইবিলাক চলেনে তোমাৰ অ ম'হৰ গাখীৰৰ দৈ ভাল পোৱানে ঠিক আছে তেনেহ'লে এইবাৰ তোমাক চুঙা পিঠা কোমল চাউল ম'হৰ গাখীৰৰ দৈ তাৰপিছত এই খাটি গুৰৰ কুঁহিয়াৰৰ পেৰা এই গুৰটোৱেদি বনাই খোৱাম আৰু কেনেকুৱা পোৱা জনাবা পিছত ঠিক আছে তেনেহ'লে আহিবা ৰাখিছোঁ